অঁ হয় হয় হয় কওকচোন কিয় লাগে বাৰু কি গাড়ী লাগিব

অঁ অঁ ঠিক আছে পাব অঁ আপুনি কাম এটা কৰিব এডভাঞ্চ দি দিব বুকিং বুক বুক কৰিব লাগিব বুক কৰিব লাগিব আমি আপুনি ফাইভ থাউজেণ্ড দি দিব অঁ বুক কৰি থৈ দিব অঁ হ'ব ঠিক আছে হৈ যাব অঁ হ'ব ঠিক আছে ঠিক আছে অঁ হ'ব অঁ হ'ব ঠিক আছে আমি বুকিং কৰি দিছোঁ অঁ হ'ব বুকিং কৰি দিছোঁ হ'ব বুক হৈ আছে হ'ব ঠিক আছে অঁ